ন লাখ নব্বৈ হেজাৰ নশ সাত লাখ সত্তৰ হেজাৰ সাতশ পাঁচ লাখ পঞ্চাছ হেজাৰ পাঁচশ এহেজাৰ তিনি লাখ বিশ হেজাৰ দুশ পঁচিছ